আমাৰ অঞ্চলত প্ৰচলিত এটা সাধু হৈছে বুঢ়া আৰু বুঢ়ীৰ কাহিনী এজন এটা এজনী তিৰু এজনী বুঢ়ী আৰু এটা বুঢ়া এখন আমাৰ অঞ্চলতে বাস কৰিছিল বাস কৰোতে এজি এদিনাখন বুঢ়া আৰু বুঢ়ীৰ মাজত কাজিয়া হৈছিল কাজিয়া হোৱাৰ কাৰণটো আছিলে তেওঁলোকে কামৰ কাৰণে কাজিয়া লাগিছিল যে এদিনাখন বুঢ়াই অতি সোনকালে উঠিছিল আৰু হাল মাৰিবলৈ যাবলৈ ওলাইছিল তেতিয়া বুঢ়ীয়ে বুঢ়াক সোনকালে ভাত দিব পৰা নাছিল ভাত দিব পাওঁতে বুঢ়াই বুঢ়ীক গালি পালিছিল যে তই কি কাম কৰি থাক তই সোনকালে ভাত দিব নোৱাৰ তেতিয়া বুঢ়ীৰ খং উঠিছিল যে তই মোৰ কাম দেখা নোপোৱা নেকি মই কিমান কাম কৰোঁ তেতিয়া বুঢ়াই কৈছিল তই পথাৰত গৈ চাবি পথাৰত কিমান কাম কৰিব লাগে আমি তাৰপিছত বুঢ়ীয়ে বুঢ়াক কৈছিল যে তেনেহ'লে ঠিক আছে তই ঘৰত থাক আৰু মই আজি পথাৰত কাম কৰিব যাম তেতিয়া বুঢ়ীয়ে বুঢ়াৰ ঘৰৰ সমস্ত কাম কৰিব দিছিল আৰু বুঢ়ীয়ে ৰাতিপুৱা পিছদিনা সোনকালে উঠি মূৰত টঙালী গাঁঠি কমৰত গামোচা গাঁঠি বুঢ়ীয়ে নাঙলখন লৈ পথাৰলৈ যাবলৈ ওলাল ওলাওতে বুঢ়াক যাওঁতে কৈ গৈছে যে তই ঘৰত আজি সকলো কাম ঘৰৰ কৰিবি ভাত ৰান্ধিবি গৰু চাবি ছাগলী চাবি আৰু মই পথাৰৰ সকলো কাম কৰিম মই হাল মাৰিম ধান ৰু মই হাল মাৰিম ধান ৰুবৰ কাৰণে হাল মাৰিম বুলি কৈ পেলাই বুঢ়ীয়ে সোনকালে উঠি ৰাতিপুৱাতে গৈছে যাওঁতে যাওঁতে বুঢ়াক ঘৰত থৈ বুঢ়ী সোনকালে উঠি গ'ল একো নোখোৱাকৈ বুঢ়ী গৈ পথাৰত কাম কৰি আছে আৰু বুঢ়াই ৰাতিপুৱাই উঠি চোতাল ঝাৰু দিছে ভাত পানী ৰান্ধিছে ৰান্ধি বাঢ়ি বুঢ়াই থৈ মানে বুঢ়াই ঘৰৰ কাম কৰি কৰি ভাগৰি গৈছে আৰু বুঢ়াই ঘৰৰ কাম একোৱে কৰিব পৰা নাই ভালদৰে কাৰণ তিৰুতা মানুহ আৰু মতা মানুহৰ কাম সমান নহয় যে তেতিয়া বুঢ়াই অনুভৱ কৰিছে যে অঁ সঁচাকৈ বুঢ়ী ঘৰত ইমান কাম কৰে মই একো কাম কৰিবই নোৱাৰোঁ বুঢ়ীৰ কামখিনি বুঢ়াই একেবাৰে কৰিবই পৰা নাই আধা কেচেৰাকৈ থৈ দিছে বুঢ়ীয়েও পথাৰত ভাবিছে যে হাল মৰাটো ইমান সহজ নহয় কিমান কষ্টকৈ হাল মাৰিব লাগে কিমান কষ্টকৈ কাম কৰিব লাগে বুঢ়ীয়ে তেতিয়া অনুভৱ কৰিছিল যে পথাৰত কাম কৰাটো ইমান সহজ কথা নহয় পথাৰত বহুত কষ্ট হয় কাম কৰোঁতে আৰু বুঢ়াইও ভাবিছিল যে ঘৰত ঘৰৰ তিৰুতা মানুহৰ কাম ভাত ৰন্ধা বাচন ধোৱা ঘৰ সৰা ঘৰ মোচা কাপোৰ ধোৱা ইমান সহজ নহয় যেতিয়া বুঢ়ী পথাৰৰ পৰা আহিল আৰু বুঢ়াই যেতিয়া অঁ ভাত পানী ৰান্ধি থৈ ৰেডি হ'ল তেতিয়া বুঢ়ী আহি বুঢ়াক কৈছিল যে ম মই হাৰি গ'লোঁ দেই ইমান কাম পথাৰত কৰিব নোৱাৰোঁ বুঢ়ায়ো কৈছিল যে ময়ো হাৰি গ'লো ময়ো ঘৰত ইমান কাম কৰিব নোৱাৰোঁ এতিয়াই বুজিলোঁ যে কামৰ কামৰো সকলোৰে কাম বেলেগ বেলেগ হয় পুৰুষ আৰু মহিলাৰ সকলোৱে কামৰ ধৰণ বা কাম কৰাৰ কেপাচিটিটো বেলেগ বেলেগ হয় তেতিয়া তেওঁলোকে বুঢ়া বুঢ়ীয়ে বুজিছিল আৰু দুয়োয়ে তেতিয়া নিজৰ নিজৰ কামত লাগি গৈছিল আৰু দুয়োজনে মিলাপ্ৰীতিৰে থাকিবলৈ লৈছিল আৰু এইটো সাধু শেষ নেক্সট আৰু এটা সাধু ক'ম সেইটো সাধু হৈছে বগলী আৰু এ এটা শিয়ালৰ সাধু এদিনাখন বগলী আৰু শিয়াল দুয়োটা বন্ধু আছিল তাৰপিছত বন্ধু আছিল দুয়োটা ভাল লগ আছিল তাৰপিছত এদিনাখন দুয়োটাই নদীৰ পাৰত লগ হৈ পেলাই কথা পাতি আছিল কথা পাতি থাকোঁতে কথা পতি থাকোঁতে বগলীয়ে বগলী বগলীয়ে ক শিয়ালক কৈছে য তই আজি মোৰ ঘৰত ভাত খাবলৈ আহিবি তাৰপিছত শিয়ালে বগলীৰ ঘৰত ভাত খাবলৈ গ'ল বগলীয়ে কি কৰিলে শিয়ালক এটা কলহত ভাত দিলে এতিয়া শিয়ালেতো কলহত ভাত খাব নোৱাৰে স কাৰণ সিহঁতে জিভাৰে চেলেকি চেলেকি ভাত খায় ত' সি ভাত খাব নোৱাৰিলে নোৱাৰোঁতে বগলীয়ে বগলীয়া ক'লে চা তই ভাত খাব নোৱাৰিলি মই খাম এতিয়া এই বুলি কৈ কলহত মুখখন ভৰাই বগলীয়া সকলো ভাত খাই শেষ কৰিলে তাৰপিছত তাৰে প্ৰতিশোধ লওঁ বুলি শিয়ালে এদিন আকৌ বগলীক ভাত খাবলৈ মাতিলে ভাত খাবলৈ মাতোঁতে বগলীয়ে গ'ল ভাত খাবলৈ মাতোতে বগলীয়ে ভাত খাবলৈ গ'ল বগলীয়ে ভাত খাবলৈ যাওঁতে শিয়ালে কি কৰিলে বগলীক এখন কাঁহীত ভাত দিলে আৰু শিয়ালেও কাঁহীত ভাত ল'লে বগলীয়েতো কাঁহীত ভাত খাব নোৱাৰে তেতিয়া বগলীয়ে তেতিয়া শিয়ালে বগলীক ক'লে যে তই মোক ভাত খাবলৈ মাতোঁতে কি অৱস্থা কৰিছিলি এতিয়া তোক চা এতিয়া তই মচলটো পালি তেতিয়া বুকু তেতিয়া শিয়ালে বগলীক কৈছিল যে যেনে কুকুৰ তেনে টাঙোন হয় আমি চায়াক যেনেকুৱা কাম কৰোঁ আমি তেনেকুৱা ফল পাওঁ সেইকাৰণে আমি কাকো সৰু বৰ মানিব নালাগে আমি সকলোকে সমান মানিব লাগে আজি তই ভাত খাব নোৱাৰিলি সেইদিনাখন ময়ো তোৰ ঘৰত গৈ ভাত খাব পৰা নাছিলোঁ আজি তইয়ো নোৱাৰিলে গতিকে এতিয়া গম পালি নহয় যে ভাত খাবলৈ মাতি মোক কি অপমান কৰিছিলি আৰু কেনেকুৱা কৰিছিলি বুলি এইটো সাধু এইখিনিতেই শেষ আমাৰ অঞ্চলত প্ৰচলিত বহুতো সাধু আমি শুনিবলৈ পাওঁ এইবিলাকৰ ভিতৰত আৰু কিছুমান বহুত আৰু কিছুমান সাধু আছে যেনেকৈ মই এই দুটা সাধু ক'লোঁ এই দুটা সাধু আমি আমাৰ অঞ্চলৰ পৰা আইতা ককাহঁতৰ পৰাই শুনিবলৈ পাওঁ পাইছিলোঁ আৰু তেনেকুৱা বহু ধৰণৰ সাধু আছে যিবোৰ সাধু কিতাপে পত্ৰই আমি পঢ়িবলৈ পাওঁ